আঠ লাখ দুই হেজাৰ দুশ চাৰি সাত লাখ তিনি হাজাৰ পাঁচশ ছয় ছয় লাখ আঠ হেজাৰ তিনিশ বাৱন্ন সাত লাখ ছয় হেজাৰ ছশ ষাঠি আঠ লাখ ন হেজাৰ এঘাৰশ